অসমৰ পশুপালকসকলে বাৰিষাকালত বিভিন্নধৰণৰ সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় যিহেতু অসমখনত বাৰিষাকালত প্ৰচুৰ পৰিমাণে বৰষুণ হয় বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় বানপানী হ'লে পশুপালকসকল বহুত কষ্ট হয় ধৰক পশুপালক সকলে পশুবোৰক খোৱা বোৱা ক্ষেত্ৰত অলপ কষ্ট হয় ঘাঁহ বন আদি নোহোৱা হৈ যায় বানপানীৰ ফলত আৰু উলিয়াই নিব নোৱাৰা হয় ভাল ওখ ঠাইলৈ নিবলগীয়া হ'লে তাত বান্ধি থ'বলগীয়া হয় বহুত বহুত দিনলৈকে তেতিয়া খোৱা বোৱাত কষ্ট হয় তেনে ক্ষেত্ৰত বেমাৰ আজাৰো খুব হয় যিহেতু পশুবোৰে খাবলৈ নাপালে সিহঁতৰ শৰীৰটো কষ্ট পায় সিহঁতৰ শৰীৰ আপোনাৰ শৰীৰটো কষ্ট হ'লে বেমাৰ আজাৰ খুব হয় এই ক্ষেত্ৰত পশুপালকসকল বহুতো কষ্ট হয় তেওঁলোকৰ বহুতো ক্ষতিসাধন হয় সেই বানপানী সময়ত বাৰিষাকালত ঘাঁহ বন যিহেতু নাই একো পাব নোপোৱা হৈ যায় সেই ক্ষেত্ৰত বহুতদিন নোখোৱাকৈ থাকিবলগীয়া হয় পশুসকল পশুবোৰ তেনেকৈ থাকিলে বেমাৰ আজাৰ খুব হয় বেমাৰ আজাৰ হ'লে যদি পশুবোৰ মৰি যায় তেতিয়া পশুপালকজনৰ বহুত লোকচান হয় তেওঁ বহুত কষ্ট কৰি যিহেতু পশুপালন কৰে তেনেকৈ যদি পশু মৰি যায় বেমাৰ আজাৰত বা খাবলৈ নেপায় মৰি যায় তেতিয়া তেওঁৰ বহুত ক্ষতিসাধন হয় আকৌ বানপানী কমাৰ পিছত বানপানী নোহোৱাৰ পিছতো বেমাৰ আজাৰ খুব হয় তেতিয়াও ঘাঁহ বন নগজে পটককৈ সেইবোৰ কাৰণে বহুত দিকদাৰ হয় আৰু গছ লতাও আনিবলৈ দিকদাৰ হয় পানী হৈ থাকিলে বজাৰৰপৰা দানা আনিবও নোৱাৰা হয় সেইবোৰ বিভিন্নধৰণৰ সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয়